শচীন ৰমেশ টেণ্ডুলকাৰ তেওঁৰ জন্ম হৈছিল চৌবিশ এপ্ৰিল ঊনৈছশ তেসত্তৰ চনত শচীন ৰমেশ টেণ্ডুলকাৰ ভাৰতৰ ফৰ্মাৰ ইন্টাৰনেচনেল ক্ৰিকেটাৰ আছিল আৰু তেওঁ কেপ্তেইন হৈছিল ইণ্ডিয়ান নেচনেল টীমৰ তেওঁ ইণ্ডিয়ান ডাঙৰ বেটছ্মেন হিচাপে পৰি পৰিচিত ক্ৰিকেট ইতিহাসত তেওঁ সকলো সময়ত বেছি ৰাণ সংগ্ৰহকাৰী আছিল অ'ডিএল বা টেষ্ট ক্ৰিকেটত তেওঁ মেন অব দ্যা মেটচ্ সন্মানেৰে বিভূষিত আছে শচীন টেণ্ডুলকাৰ পাৰ্লিয়ামেন্টৰ সদস্য ৰাজ্যসভাৰ দুহেজাৰ বাৰ চনৰ আৰু দুহেজাৰ ওঠৰ চনলৈ টেণ্ডুলকাৰে বহুতো পুৰস্কাৰ লাভ কৰিছিল ইণ্ডিয়া গৰ্ভাণমেন্টৰ পৰা তাৰ ভিতৰত অৰ্জুন এৱাৰ্ড ঊনৈছশ চৌৰানব্বৈ চনত খেলৰত্ন এৱাৰ্ড ঊনৈছশ সাতানব্বৈ চনত পদ্মশ্ৰী এৱাৰ্ড ঊনৈছশ আঠান্নব্বৈ চনত পদ্মভূষণ দুহেজাৰ আঠ চন আৰু তেওঁৰ শেহতীয়া খেলখনৰ শেষত দুহেজাৰ তেৰ চনত প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ত ভাৰত ৰত্ন উপাধিৰে বিভূষিত হৈছিল ইয়াৰ পিছত শিক্ষাৰ্থীসকলে বছেৰেকীয়া ক্ৰীড়া সপ্তাহটোত অংশগ্ৰহণ কৰে য'ত দৌৰ হয় জাঁপ হয় বেডমিণ্টন চট্ফুট ডিচকাচ কাবাডী লুডু কেৰম আদি হয় মই হাইস্কুলত পঢ়ি থাকোঁতে বেডমিণ্টন আৰু লুডুত পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলো সেই স্কুল পৰ্য্যায়ৰ পৰা জিলা পৰ্য্যায়লৈ খেলিবলৈ সুবিধা পাইছিলোঁ আৰু ইয়াৰ পাছত খেলা ধূলাৰ প্ৰতি কোনো অংশগ্ৰহণ কৰা নাই